পঁচপন্ন হেজাৰ পাঁচশ পোন্ধৰ এক লাখ এঘাৰ হাজাৰ এশ এঘাৰ দুই লাখ বাৱন্ন হেজাৰ সাতশ তেৰ চাৰি লাখ চৌৱন্ন হেজাৰ পাঁচশ পোন্ধৰ ন লাখ নব্বৈ হেজাৰ নশ নিৰান্নব্বৈ